বেলেগ বেলেগ ৰন্ধনশৈলী বুলি অভিজ্ঞতা বুলি ক'লে মই প্ৰথমে ক'ম কুকুৰা মাংসৰ কথা কুকুৰা মাংসটো আচলতে কেৰাহীত বনাবলৈ কেৰাহীত বনোৱাতকৈ প্ৰেচাৰ কুকাৰত বনোৱাটো সহজ কুকাৰত আমি এনেধৰণে বনাম প্ৰথমে মাংসখিনিত আমি নিমখ হালধি জীৰা ধনিয়া আদা নহৰু সকলো মঠি লৈ কুকাৰত তেল দি অলপ অলপ সময় ভাজি অকণমান পানী দি কুকাৰৰ ঢাকনটো দি দিম তেতিয়া অতি সহজেই মাংসখিনি হ'ব আৰু বেলেগ কাম কৰি থাকিবলৈও সুবিধা হয় কিন্তু কেৰাহীত বনালে বাৰে বাৰে লৰাই থাকিব লাগিব আৰু আপুনি একো কামো কৰিবলৈ সুবিধা নাপাম তেনেকুৱা হয় আৰু দালি যদি কেৰাহীত বনোৱা হয় ওফন্দি পৰাৰ হেৰি থাকে গতিকে কুকাৰতেই মই বনোৱাটো সেইটো শৈলীয়ে মই সহজ বুলি ভাবোঁ কেৰাহীত তেনে তেনেধৰণে ভাত বনালেও কুকাৰতে অতি সহজ হয় কাৰণ চৰুত বনালে লৰাব লাগিব ওচৰত ৰৈ থাকিব লাগিব একো কাম কৰি কৰাৰ সুবিধাও নাথাকে গতিকে মই কুকাৰত বনোৱাটোৱেই অতি সহজ শৈলী বুলি ভাবোঁ আৰু ভাপত দিয়া মাছ যদি খাবলৈ মন যায় তেতিয়া মাছখিনিত নিমখ হালধি আদা নহৰু দি কলপাতত মেৰিয়াই কেৰাহীত অলপ পানী দি উতলিবলৈ দিয়া হয় আৰু তেনেকৈয়ে আচলতে এক ধুনীয়াকৈ ভাপত দিব পাৰি সেইটোৱে সহজ শৈলী ৰন্ধনৰ